মই ভাবো যে গ্ৰাম্য় অঞ্চলৰ যুৱ প্ৰজন্মই উপযোগী যুৱ সংগী বিচাৰি পোৱাত সমস্য়াৰ সন্মুখীন হয় কাৰণ এতিয়াৰ যুগত সকলোবোৰ স্ত্ৰী ছোৱালী চহৰলৈ আহিবলৈ মন কৰে গ্ৰাম্য় অঞ্চলত থাকি কোনেও ভাল নাপায় চহৰৰ সুবিধা আদিবোৰ গ্ৰহণ কৰিব বিচাৰে সেইবাবে তাৰ পিছতে মানুহে চহৰত বসতি স্থাপন কৰোঁতে পচন্দ কৰে কাৰণ চহৰৰ যাতায়াত ব্য়ৱস্থা ভাল লগতে বৈদ্য়ুতিক বৈদ্য়ুতিক ইলেক্ট্ৰিকৰ প্ৰৱ্লেমৰ সন্মুখীন নহয় সকলো সময়তে বিজুলী প্ৰয়োজন হ'লে পায় লগতে নানা ধৰণৰ সুবিধা আদিবোৰ চহৰত পোৱা যায় তাৰ পিছতে যি উপ উপযোগী প্ৰয়োজনীয় সামগ্ৰী সকলোবোৰ চহৰত পোৱা যায় সেইবাবে চহৰত বসতিও স্থাপন কৰোঁতে সকলোবোৰ লোকে পচন্দ কৰে